হেল্ল' অ' বাইদেউ ভালে আছে মই ভৃগুই কৈছু ৰ'বো বিহু বিহুৰ খবৰ কেনেকুৱা আপোনালোকৰ পিঠা চিঠা বনেইছি না অঁ অঁ কি কি পিঠা বনাইছে নাম শুনিছো এই কি কয় আমাৰো ঘৰত তাৰমানে কোনো নাই পিঠা কি পিঠা জলদি বনালে হবো মানে সেইকাৰণে ৰেছিপিটো জানবাক লেগি ফোন কৰিছিলোঁ আপোনাক নাই এই অলপ কিবা কামত গৈছে ওলাই গৈছে বাইদেউহাতৰ তাতে গৈছে আইভা নোৱাৰে বোলে সেইকাৰণে অঁ নাই আনিছোঁ কিনি আনিছোঁ গুৰা চুৰা আজিয়েই বনাম বুলি ভাবিছোঁ আজি টাইম আছেই অলপ অঁ অঁ

অঁ অঁ নাৰিকলৰো সেই পাই গুৰা চুৰা আছেই বাৰু সেইখিনি ভালকৈ ভাজি লবা লাগিব ন